খেলা ধূলাৰ তেনেকে ভূমিকা বুলি কি ক'ম আৰু সৰুৰ পৰাই তেনেকে খেলাধূলা টো ক'লোঁয়েই আগতে যে খেলাধূলাটো তেনেকে একো কৰা নাই কাৰণ সৰুৰ পৰাই মই চাৰে চাগে ছয় সাত বছৰ আছোঁ তেতিয়াই দেউতা ঢুকাই থাকিলে দেউতা ঢুকোৱাৰ পিছত আৰু অৱস্থা ঘৰৰ বেয়া মায়ো তেনেকে আমাৰ একো তেনে সম্পত্তিও তেনেকে দেউতাই একো থৈ যোৱা নাই বেমাৰ হওঁতে যি অলপ চলপ আছিল সেইখিনিও বেছি দিয়া হ'ল ত' তাৰপিছত মায়ে মানুহৰ ঘৰে ঘৰে কাম কৰে মইও তেনেকে ঘৰে ঘৰে মানুহৰ ঘৰত মহাজনবোৰৰ ঘৰত থাকি থাকি তেনেকে গৰু চৰাইছোঁ তেনেকে কাম কৰি কাম কৰি খেলা ধূলাটো তেনেকে তাৰ মাজতে কেতিয়াবা পথাৰত গ'লোঁ সেই পথাৰত থাকোঁতে বেলেগ বাকী ল'ৰাবোৰো আহিল তাতে কেতিয়াবা তেনেকে খেলা ধূলা যি কৰিছোঁ কৰিছোঁ আৰু তেনেকে সেই মাজতে তাছ খেলিছিলোঁ দিয়ক তাছ খেলি ভাল লাগিছিল মানে তাছটো খেলা ধূলাত তেনেকে পৰিবনে নাজানোঁ ত' সেইবোৰতো খেলিছোঁ খেলা ধূলা কৰিব লাগে এতিয়া এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰিছে দিয়কচোন কাৰণ ভাৱক বাকী যি যি হওঁক জীৱনত কিমান টকা উপাৰ্জন কৰিছোঁ কি কৰিছোঁ সেইবোৰ পিছৰ কথা কিন্তু যিখিনি কৰিছোঁ সেইখিনি সম্পূৰ্ণ সিহঁতৰ ওপৰত খৰছ কৰিলোঁ আৰু সিহঁতক সেই অভাৱটো অনুভৱ হ'ব দিয়া নাই যে ঘৰত পইচা নাই আমি আমিও কাম কৰিবলৈ ওলাই যাব তেনেকুৱা সেই অভ্যাসটো দিয়া নাই মানে সেই যিমানেই কষ্ট হওঁক হওঁ কাম কৰিছোঁ আৰু সিহঁতক সেইখিনি সুখ দিছোঁ য'ত সিহঁতে সিহঁতে খেলা ধূলা কৰক সিহঁতে ভালদৰে পঢ়ক ত' সেইখিনিটো মই কৰিলোঁয়েই ত' সেই হিচাপে যদি মই ভাবোঁ যে সেই বয়সত যদি মই খেলা ধূলা কৰিব পাৰিলোঁহেঁতেন হয়তু মনটো অলপ ভাল থাকিলহেঁতেন খুব মানে ল'ৰা ছোৱালীয়েটো বিচাৰে ন সৰুতে খেলা ধূলা কৰিব অনন্ত মনটো ভাল লাগি থাকে আৰু সেইখিনি এটা মানে সেইখিনি বহুতখিনি মানুহৰ নিৰ্ভৰ কৰে মানে মনটো ভাল লগাত সবটো চাগে সেইটোৰ ওপৰত হয় তেনেকে ইমানটো নাজানিম কিন্তু তথাপিও মোৰ হিচাপে খেলাধূলা কৰক কিন্তু পঢ়ক মিলাই চলক আমি পঢ়িব নাপালোঁ সেইকাৰণে দুখ লাগে যে পঢ়িব পোৱা হ'লে হয়তু আমিও আজি কিবা এটা কৰিব পাৰিলোঁহেতেন আজি এনেকে হাজিৰা কৰি থাকিব লগা নহ'লহেতেন সেইখিনিয়েই আৰু